অ বাইদেউ এই হেৰিত মৰিগাঁৱত যে আছে নৰসিংহ আশ্ৰম তাতে যাব নেকি বহুত দিন আশ্ৰমে ছাশ্ৰমে যোৱাও এটা দিন বাৰ ঠিক কৰি কোনদিনা মানে এটা দিন বাৰ ঠিক কৰি এখন গাড়ী চাৰী ভাড়া কৰি যদি আমাৰ ইয়াৰে কোনোবা যায় যাব পাৰিলোঁ হয় লগ লাগি অ

অ কিবা অলপ দান দক্ষিণা দিলে অ অ অ অ অ অ অ অ অ অ অ অ অ অ হ'ব

অ অ অ অ অ গাড়ী ভাড়া চাৰা মিলিব লাগিব অ গাড়ী ভাড়া চাৰা মিলিব লাগিব ভাড়া চাৰা বেছি হ'লে আৰু লগৰবিলাক নাযাব নহয় অ অ অ অ অ অ অ ঘৰতে আছোঁ ৰ'ব এইকেইদিন আৰু বৰষুণৰ বতৰ নহয় অলপ বতৰটো ভাল হ'লে ভাল হ'ব এইকেইদিন দেখোন গোটেই অ

অ অ অ অ অ পানী আহি পায় সবফালে বন্ধয়ে ও

অ এ হ'ব দিয়ক এদিন যাম দিয়ক ও